যেতিয়া মোৰ ওচৰত সময় কম থাকে তেতিয়া মোৰ প্ৰিয় আহাৰ বুলি ক'বলৈ মই ক'ব বিচাৰিম যে খিচিৰি বুলিয়ে ক'ব বিচাৰিম এইটো ৰেচিপি মোক মোৰ লগৰ এজনীয়ে শিকাইছিলে পোনপ্ৰথমে তাৰপৰাই মই এই ৰেচিপিটো শিকিছিলো যেতিয়া মোৰ কলেজ যাবলৈ টাইমৰ সময়ৰ নাটনি হয় তেতিয়া মই এইটোৱে এইটো আহাৰ গ্ৰহণ কৰিয়ে মই কলেজলৈ যাওঁ এইটো যেতিয়াই মোৰ লগৰ এজনীয়ে আমাৰ এদিন ক্লাছ কৰিবলৈ সময়ৰ নাটনি হোৱাত তেতিয়া এইটো ৰেচিপি তৎক্ষণাত বনাই দিলে ত মানে ৰেচিপিটো খাইকেনে বহুত সোৱাদ লাগিল মুখত তাৰপৰা মই তাক সুধিলো এইটো ৰেচিপি কেনেকৈ বনালা ত তায়ে মোক শিকাইছি শিকাই শিকালে যে এনেকৈ বনায় ৰেচিপিটো ত মই তাৰপৰাই শিকিলো বুলি ক'ব পাৰিম ত এইটো ৰেচিপি বনাবলৈ পোন প্ৰথমে এটা কুকাৰত চাউল অলপ চাউল অলপ দাইল অলপ ধুই মেলি কুকাৰত বহাই দিম পানী অলপ দি তাৰপিছত যেতিয়া এইটো সিজি যাব তাৰপাছত মই পিঁয়াজ নহৰু আদি কাটি ল'ম পে'ষ্ট বনাই ল'ম এটা তাৰপিছত এটা কেৰাহীত তেল অলপ দি নেহেৰু নহৰু পিঁয়াজ আদি বনাই থোৱা পে'ষ্টবোৰ ঢালি অলপ ভাজি ল'ম তাৰপিছত মই গৰম মচলা অলপ কিবা কিবি এইবোৰ মচলা অলপ চলপ দিম তাৰপিছত তেতিয়া সোৱাদটো অলপ বেছিকৈ বাঢ়ে বাৰু তাৰপিছত বনাই থোৱা কুকাৰত ভাত দালিৰ ৰেচিপিটো মই কেৰাহীত ঢালি দিম তাৰপিছত কেৰাহীত ঢালি দি দুই তিনি মিনিটমান সিজিব দিম তাৰপিছত অলপ পানী দিম পানী দি উতলিব দিম তাৰপিছত ৰেচিপিটো হৈ যাব তেতিয়া মানে সময়ৰো নাটনি নহয় সহজতে এইটো বস্তু বনোৱা হয় তাকে মোৰ যেতিয়া সময়ৰ নাটনি হয় মই তেতিয়া এইটোৱে মোৰ প্ৰিয় ৰেচিপি বুলি ভাবো প্ৰিয় আহাৰ বুলি ভাবো এইটো এতিয়া মই প্ৰপাৰলি শিকি গ'লো বুলিয়ে ক'ব পাৰিম আৰু এতিয়া এইটো ৰেচিপি মই বনালে মানে লগৰ কেইজনীয়েও খাই ভাল পায় ত এইটোৱে মোৰ প্ৰিয় আহাৰ বুলি ক'ব পাৰিম সময় নাটনি হোৱাত